ৰোগ প্ৰতিৰোধ কৰিবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ মই কিছুমান পদক্ষেপ লওঁ পোনপ্ৰথমে মই ৰাতিপুৱা পাঁচটাৰ আগতে শুই উঠো তাৰপিছত ফ্ৰেছ হৈ মই এগিলাচ কুহুমীয়া গৰম পানী খাওঁ পানী খাই মই অলপ টাইম বহোঁ তাৰপিছত মই য়োগা কৰোঁ য়োগা কৰি মই অলপ টাইম ৱাক কৰোঁ মই ব্ৰেকফাষ্ট আৰু লান্সত প্ৰ'টিনযুক্ত খাদ্য খাওঁ

আৰু ৰাতি ডিনাৰটোত মই লাইট খানা খাওঁ আপোনলোকেও স্বাস্থ্যৱান হৈ থাকিবলৈ কিছুমান স্থানীয় উপাই কৰিব পাৰে যেনেকৈ ৰাতিপুৱা আপোনলোকে সোনকালে উঠিব পাৰে পাঁচটাৰ আগত উঠিব পাৰিলে খুবেই ভাল ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰিব লাগে তাৰপিছত আপোনলোকে ফ্ৰেছ হৈ এগিলাচ কুহুমীয়া গৰম পানী পাৰিলে তাতে অকণমান মৌ ৰস আৰু নি নেমু চেপি খাব পাৰে সেইটো কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপোনাৰ এক্সট্ৰা ফেট এক্সট্ৰা ফেটবোৰ কমিব তাৰোপৰি আপুনি অলপ টাইম মেডিটেশ্যন কৰিব পাৰে মেডিটেশ্যনত আপোনলোকে ঔম নামটো ঔম জপটো আপোনালোকে কৰিব পাৰে আপোনালোকে এইটো পোন্ধৰ মিনিট ডেইলি পোন্ধৰ মিনিট ৰাতিপুৱা বা বিশ মিনিট কৰিব পাৰে তাৰপিছত পাৰিলে অকণমান ৱাক কৰিলে তাৰপিছত কেইটামান য়োগা কৰিব পাৰে সেইটোত কি হ'ব আপোনালোকৰ স্বাস্থ্য ভালে থাকিব তাৰপিছত আপোনালোকে ব্ৰেকফাষ্ট আৰু লান্সত ফ্রোটছ খাব পাৰে প্ৰ'টিনযুক্ত খানা খাব পাৰে যেনেকৈ ফ্ৰোটছ হওক কণী হওক য়া মাছ হওক গাখীৰ ৰুটি এইবোৰ খাব পাৰে লান্স আৰু ব্ৰেকফাষ্টটো আপোনালোকে ভালকৈ খাব লাগিব আৰু ৰাতি ডিনাৰটো লাইটকৈ খাব লাগিব লাইট খানা খাব লাগিব কাৰণ আমাৰ ৰাতি ৰাতি যিহেতু আমি ৰাতি শুই যাব লাগে এ তেনেকৈ পৰিশ্ৰমৰ কাম একো কৰিব নালাগে তাৰ কাৰণে আমি ৰাতি খানাটো অকণমান কমকৈ খাব লাগে তাৰ তেতিয়াহ'লে আমাৰ টোপনি ভালকৈ হ'ব হ'ব আৰু পাৰিলে ৰাতি সোনকালে শুব লাগিব শুব পাৰে যাতে ৰাতিপুৱা সোনকালে উঠিব পাৰে আপোনালোকে ডেইলি আঠ ঘণ্টা শুৱাৰ প্ৰেক্টিচ কৰক কাৰণ শোৱা ঠিক থাকিলে আপোনলোকাৰ স্বাস্থ্য ঠিক থাকিব আৰু যদি আপোনালোকে ৰাতি মোবাইল ইউজ কৰে তেনেহ'লে মানে ৰাতি আপোনালোকে পাৰিলে মোবাইলটো ইউজ নকৰিব কাৰণ তাৰপৰা আমাৰ বহুত ইফেক্ট হয় মোবাইলে মোবাইলৰ দ্বাৰা আমাৰ চকু প্ৰব্লেম দিব পাৰে ত' তাৰ কাৰণে আপোনালোকে ৰাতি পাৰিলে মোবাইলটো নচলাব আৰু ৰাতি সোনকালে শুবলৈ ট্ৰাই কৰিব লাগে আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে তাৰ তাৰ ফলত আপোনলোকৰ স্বাস্থ্য ভালে থাকিব এইবোৰ উপাই কৰিলে আপোনালোকে ৰোগমুক্ত হ'ব পাৰে